হেল্ল' হয় এই আপুনি আপোনালোকৰ ঘৰৰ আগফালে আহিছিলোঁ তাকে টু লেট বুলি দেখোৱা আছিলে ভাড়াঘৰ দিয়ে বুলি দিয়ে নেকি অঁ অঁ হয় মোক লাগিছিলে মই ষ্টুডেণ্ট হয়

তেজপুৰ বি এড কলেজত মই বি এড কৰি আছোঁ মই ভাড়াঘৰ এটা বিচাৰি আহিছিলোঁ আমিতো দুজন আছোঁ আপোনালোকৰ ৰুম এনেই কিমান ডাঙৰ হ'ব

অঁ ৰুম এটাহে নেকি

আচ্ছা আৰু পাকঘৰ বাথ ৰূম মানে আচ্ছা ভিতৰতে হ'ব ন আচ্ছা বাথ ৰূমত কি হেৰি আছেনে আপোনাৰ ৰানিং ৱাটাৰ নে নে বাহিৰৰ পৰা পানী আনিব লাগিব নে কি ৰানিং ৱাটাৰ ন আচ্ছা তেনেহ'লে ভাড়াটো কিমান মান হ'ব বা অঁ পাঁচ হাজাৰতো এটা ৰূমৰ কাৰণে হয় এটা ৰুমৰ কাৰণে বেছি হৈ যাব দেখোন ভাড়াটো অলপমান কম কৰি দিয়ক অঁ কমি যায় কিন্তু ধৰক এটা ৰুম আমি পাইছোঁ দুটা ৰুম থকা দুটা ৰূমৰে দেখোন ছয় হেজাৰমান লয় হেৰি আছে নেকি বাৰু ভিতৰত ফাৰ্ণিচাৰ কিবা তেনেকুৱা আছে নেকি অঁ ফেন আছে ন হয় হয় হয় ঠিক আছে বাৰু হেৰি মই তেন্তে সন্ধিয়া এপাক আহিম আপোনালোকৰ ভাড়াঘৰটো দেখিলোঁ টু লেট মাৰি থকা সেইকাৰণে ফোনটো কৰিলোঁ মই সন্ধিয়া আহি এপাক আহি চাম বাৰু হয় হয় ঠিক আছে আপুনি ঘৰতে থাকিবনে হয় ঠিক আছে বাৰু দিয়ক